এই এনেই অঁ পাতিছ নেকি অঁ অঁ অঁ অঁ যাম আকৌ মাতিছ যদি অঁ অঁ অঁ অঁ কৈ দিম বাৰু

ডাঙৰকৈ পাতিছ চাগে

অঁ কিবাকিবি লৈ যাব লাগিব নেকি অঁ আমাৰ ঘৰত আছে বাৰু লৈ যাম

লাইশাক লৈ যাম দাই এতিয়া নাই এই কামত কামত গৈছে আহিব অঁ অঁ আহিলে পঠিয়াই দিম বাৰু

ধুনুক পঠিয়াই দিম লাইশাক দি পঠিয়াম মই আগতীয়াকৈ অঁ মই অলপ কাম চাম কৰোঁতে অকণমান দেৰি হ'ব নাই ঘৰৰ কাম তেতিয়া সেই দাই হাততে দি পঠয়াম ধুনু অঁ অঁ পাৰিম বাৰু যাব হ'ব তেনে যাম অঁ অঁ যাম হেৰি মোৰ কাম অঁ অঁ যাম